হেল্ল' কেনেকুৱা ভালনে খবৰ খাতি ভালেই ভালেই সেইদিনাখনৰপৰা অত দিনৰপৰা ফোন নম্বৰটো বিচাৰি বিচাৰি বিচাৰি বিচাৰি ফোনটো মাৰিছো পালো দেই নাম্বাৰটো হেৰাই গৈছিলে মোৰ ম'বাইলটো বেয়া হৈ গ'ল তাৰপিছত ম'বাইলটো বেয়া হৈ গ'ল নাম্বাৰটো আকৌ মই সেইদিনাখন জুৰিৰপৰাহে লৈছো তোৰ নাম্বাৰটো অঁ মোৰ নাম্বাৰটো হেৰাই থাকিলে সেই কাৰণেহে মাহঁতৰ ভাল ভালেই ভালেই ল'ৰা ল'ৰা ভাল অঁ অঁ ইস্কুল গৈ আছে নহয় অঁ অঁ মোৰ ভালে বাৰু দেই এতিয়া মানুহজনে কি কৰে এতিয়া অঁ অঁ আমি সেই পুথিভঁড়ালৰ এই সেই মেম্বাৰশ্বিপৰ কাৰণে যোৱা কথা আছিলে নহয় নাযাৱ নেকি আৰু অঁ ঠিক আছে কিহত যাৱ অঁ অঁ অঁ এইকেইদিনতে যাম ওলাবি তেতিয়াহ'লে দুইজনী অঁ কিহত যাবি বাৰু অঁ ঠিক আছে কি বাৰে যাবি অঁ কি বাৰে যাবি কি বাৰে যাবি খবৰটো দিবি মোক কি বাৰে যাবি খবৰটো দিবি অঁ অঁ অঁ বহুত দিন খা খবৰ অঁ অঁ বহুত দিন খা খবৰো লোৱা নাই তালৈ যাব লাগিছিলে নহয় আমি বহুত দিন যোৱাই নাই অঁ এইকেইদিনতে যাম বুলি মইয়ো ভাবিছো অঁ কি বাৰে যাবি অঁ অঁ ঠিক আছে অঁ অঁ ভাত খালি নহয় ঠিক আছে হ'ব ভাত আজি শুদা নাই তই খালি অঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে ন অঁ অঁ ঠিক আছে হ'ব যাব সময়ত ফোন এটা মাৰি দিবি হ'ব দিয়া অঁ